অ' গুৱাহাটীৰ খ্ৰীষ্টানবস্তিৰ বাৰ্বী ৰেষ্টোৰেণ্ট হয়নে অ' অ' থেংকিউ থেংকিউ আচলতে কি জানে মই আপোনালোকক দুই প্লেট পৰ্ক অৰ্ডাৰ দিছিলোঁ আৰু আপোনালোকৰ অৰ্ডাৰটো ইমান কুইক ডেলিভাৰী দিলে মই সঁচাই আনন্দিত আজি আচলতে বতৰটোৰ কাৰণেও ইমান মন গৈ আছিল নহয় মই ভবাতকৈ আগত পোৱা কাৰণে আপোনালোকক এটা ধন্যবাদ জনাওঁ বুলিয়েই ফোন কৰিলোঁ হওঁক হওঁক আপোনালোকৰ ভৱিষ্যত উজ্জল কামনা কৰিলোঁ দেই থেংকিউ থেংকিউ